মীছোৰপৰা কুৰ্টি এটা অৰ্ডাৰ দিছিলোঁ কুৰ্টীটোৰ ৰঙটো ভালেই কিন্তু কাপোৰটো ভাল নহয় গৰমত পিন্ধিবলৈও যথেষ্ঠ আৰাম নহয় আৰু ওৱা উঠে